সাধাৰণতে আমাৰ মাজত প্ৰচলন আছে যে সংস্কৃতিক বুৱতি নৈৰ লগত তুলনা কৰে ঠিক সেইদৰে সংস্কৃতিক বুৱতি নৈ লগত তুলনা কৰিবলৈ যাওঁতে আজিকালি আমি কি দেখিছোঁ আমাৰ আগৰ কৃষ্টি সংস্কৃতিৰ পৰা অকণমান এৰাই আহি আধুনিক আধুনিক আধুনিকতাৰ নামত আমাৰ আমাৰ সংস্কৃতি লুপ্ত হ'বলৈ ধৰিছে গতিকে সংস্কৃতি বুৱতি নৈ লগত তুলনা কৰাসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ সঁচা আমি ভাবোঁ যে সংস্কৃতি সদায় সংস্কৃতি বুৱতি নৈ সংস্কৃতি বিভিন্ন সময় বিভিন্ন স্থানত বিভিন্ন ধৰণে খাপ খাই গৈ আছে গতিকে আমাৰ অতীতৰ পৰা আমাৰ বিহু বিয়া আদি কৰি বিভিন্ন আমাৰ যিখিনি অসমীয়া আমাৰ সংস্কৃতি আছে সেই সংস্কৃতিবোৰ আমি শুদ্ধভাৱে আমি প্ৰকাশ কৰিব লাগে প্ৰতিটো সংস্কৃতি আমি ধৰি লওক আমাৰ লোক সংগীত লোক সংগীত প্ৰত্যেকটো জাতিৰ প্ৰত্যেকটো হেৰিৰে বেলেগ বেলেগ লোক সংগীত থাকে সেইখিনি আমি শুদ্ধভাৱে পৰিৱেশন কৰিব লাগে আৰু আধুনিকতাৰ নামত অপ অপব্যৱহাৰ কৰিব নালাগে আধুনিকতাৰ নাম আধুনিকতাৰ নাম দি আমি অপসংস্কৃতিটো প্ৰদৰ্শন কৰিব নালাগে সেয়ে মই ভাবোঁ এই এই ক্ষেত্ৰত আমি প্ৰতিজন ব্যক্তিয়ে সচেতন হোৱাটো উচিত যিহেতু আমি ব্যক্তি আমা আমি যদি সচেতন নহওঁ তেনেহ'লে আমাৰ কৃষ্টি সংস্কৃতিয়ে বিভিন্ন ৰূপত বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন ৰূপত প্ৰকাশ হ'ব সেইটো আমাৰ এটা সময়ত সেইটো আমাৰ বাবে আমি খুব বিপদত পৰিম আমাৰ নিজৰ কৃষ্টিটো হেৰুৱাই আমাৰ সংস্কৃতি হেৰুৱাই তেতিয়া আমি পগলাৰ দৰে হ'ব লাগিব গতিকে এতিয়াই সময় সময়ৰ সময় থাকোঁতেই যিহেতু আমি আমাৰ সংস্কৃতি আমি অপসংস্কৃতিৰ দিশে যোৱা দেখিছোঁ গতিকে এতিয়াই আমাৰ নিজৰ কৃষ্টি সংস্কৃতিবোৰ আমি শুদ্ধভাৱে পৰিৱেশন কৰিবলৈ আমি জনমানসত জন আমি সমাজত সকলো ব্যক্তিয়ে সচেতন হ'ব লাগে আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি আমাৰ অৰিজিনেল যি কৃষ্টি সংস্কৃতি আছে সেইখিনি শুদ্ধ ৰূপত পৰিৱেশণ কৰিবলৈ আমি তেওঁলোকক উদঙনি দিব লাগে